অঁ অঁ তাকেটো

অঁ অঁ হ'ব দিয়ক

অঁ হ'ব দিয়া মই আলোচনা কৰি আপোনালোকক আপোনাক জনাই দিম অঁ হ'ব দিয়ক হ'ব দিয়ক খৰচৰ চিন্তা কৰিব নালাগে

অঁ হ'ব দিয়ক

অঁ অঁ ঠিক আছে অঁ

অঁ তে অলবা তে অঁ অঁ হ'ব দে অঁ অঁ অঁ অঁ হ'ব দে

অঁ হ'ব দিয়ক